হেল্ল' অঁ হেৰি এই আপুনি শাক চব্জি নেবেচে জানোঁ অঁ দোকান দিয়ে ন অঁ হেৰি তাৰ মানে কি বস্তুবোৰ দামবোৰ কেনেকৈ হৈছে বাৰু অঁ জিকা জিকা কেজি কেনেকৈ জিকা কেজি কেনেকৈ হেল্ল' এই জিকা কেজি কেনেকৈ আৰু আলু তাৰ পিছত ইমান দাম হ'ল নে অঁ দাম বহুত হ'ল দেখোন অঁ মোক মোক মানে চব্জি কেইটামান লাগিছিলে

হ'ব বাৰু আপুনি এই হেল্ল' শুনিছেনে হেল্ল' শুনা শুনা পাইছেনে হেল্ল' শুনিছে নাই অঁ এই মোক মানে হেৰি চব্জি কেইটামান লাগিছিলে ঘৰত দিবহি পাৰিবনে অঁ অঁ এই জিকা লাগিব অঁ এক কিলো আৰু আলু এক কিলো তাৰ পিছত এই জালি কোমোৰা এটা আৰু বিলাহী এক কিলো গোটেই কেইটা হিচাপ কৰি পেলাই আপুনি ৰিচিপ্ট এখন দি পঠিয়াব অঁ অঁ হ'ব বাৰু হ'ব দিয়ক ধুনীয়াকৈ জুখি পেলাই দি পঠিয়াব পেকিং কৰি

অঁ হ'ব দিয়ক থৈছোঁ বাৰু